অঁ কোনে কৈছে বাৰু অঁ লাগিছে হয়

অঁ যাব যাব মানুহ এইকেইদিন মানে অঁ যাব যাব কি হ'ল মানে এতিয়া বেলেগ চাইডে মানুহ কাম লাগি আছে নাই সেইটো চাইডে এতিয়া মানে কি কয় মানুহ ষ্টক মানুহ নাই আহিলে ক'লে তালৈ আমি পঠিয়াই দিম বাৰু অঁ দাদা টেনচন লওঁ আমি মানুহ যিমান সোনকালে পাৰি এইটো পঠিয়াই আছোঁ অঁ অঁ অঁ অঁ এই কি কয় আপুনি গধূলিৰ ভিতৰত কাৰেণ্টটো পাই যাব টেনচন নল'ব আপুনি অঁ দাদা আপোনাৰ প্ৰব্লেমটো গম পাইছোঁ গ'ম পাইছোঁ আমি বুজিছোঁ আপোনাৰ প্ৰব্লেমটো আমাৰো এতিয়া প্ৰব্লেম আছে নহয় গম পাইছে নাই দাদা আপুনি আমি এতিয়া মানুহ এতিয়া বেলেগ কাম লাগি আজি ধৰক মানুহ নাই অহা আপোনাৰ আপোনাৰ মানুহ আহিলে আপোনালোকৰ লাহন গাঁও তালৈ একদম ইমাৰজেঞ্চি লগালগ পঠিয়ামেই আৰু অঁ অঁ আৰু আৰু আপুনি টেনচন নল'ব আৰু দুই এক মিনিটত আমি মানুহ পঠিয়াই আছোঁ আপোনালোকৰ তাত গৈ পাবগৈ বনাই দিব কাৰেণ্ট টেনচন নল'ব আপুনি অঁ অঁ

অঁ আপনি টেনচন নল'ব আজি গধূলি গধূলিৰ ভিতৰত কাৰেণ্টটো হৈ যাব আপোনালোকৰ ফালে অঁ

অঁ দাদা টেনচন নল'ব আজি গধূলি আগত যেনতেন হ'লেও কৰি দিমেই আপোনালোক লাহন গাঁৱৰ লাইনটো আজি কাৰেণ্টটো আম দিম আৰু দাদা টেনচন নল'ব অঁ হয় হয় দাদা কথাটো বুজিছোঁ হয় হয় অঁ দাদা আমি যিমান সোনকালে পাৰোঁ আপোনালোকৰ তাত কাৰেণ্টটো ঠিক কৰি দিম

হয় হয় দাদা হয় অঁ দা